মই চাবোন কিনিছিলোঁ এটা ভাল ব্ৰেণ্ড বুলি ভাবিয়ে কিনিছিলোঁ আৰু এইটো আছিলে ড'ভ মই ব্যৱহাৰ কৰি বৰ ভাল পাইছোঁ আৰু সেইটো মোৰ পৰিয়ালৰ আটাইকেইজনে ব্যৱহাৰ কৰে আৰু তাৰ গোন্ধটোও ভাল আৰু তাৰ যিটো গুণাগুণ সেই গুণাগুণটো মই ভাল পাইছোঁ তাক মই আৰু চেম্পু লৈছিলোঁ চেম্পুটো ড'ভেই হয় ড'ভ চেম্পুটো ভাল আৰু চুলি সৰা বন্ধ হৈছে মোৰ মোৰ ফেমেলিৰ আটাইকেইজনেই সেই চেম্পু ব্যৱহাৰ কৰে আৰু সেই কাৰণে মই এই চেম্পুটোৰ পৰা মই উপকৃত হৈছোঁ মই মুখত ঘঁহা ক্ৰীম যে ক্ৰীমটো মই হেৰিৰ পৰা লৈছিলোঁ লেকমি লৈছিলোঁ আৰু লেকমি ক্ৰীমটো মই আগৰে পৰা ব্য়ৱহাৰ কৰোঁ আৰু সেইটো ব্যৱহাৰ কৰি মই সুফল পাইছোঁ দাগবিলাক গৈছে আৰু বহুতেই মই ভাল পাইছোঁ